মই পঢ়া অন্তিমখন কিতাপ হ'ল ৰিচ ডেড প'ৰ ডেড যিখন ৰবাৰ্টকিয়চাকিয়ে লিখিছিল এই কিতপখনৰ যোগেদি তেওঁ ফাইনেন্সিয়েল লিটাৰেচিৰ জ্ঞান দিয়াৰ চেষ্টা কৰিছে তেওঁ বুজাব বিচাৰিছিল প্ৰকৃত সম্পত্তি আৰু দেনাৰ মাজত পাৰ্থক্য কি এই কিতাপখন পঢ়ি মই বুজিব পাৰিলো যে আমি যিবোৰ বস্তু সম্পত্তি বুলি আহৰণ কৰোঁ সেইবোৰ আচলতে সম্পত্তি নহয় দেনাহে যি মোক বাৰুকৈ প্ৰভাৱিত কৰিছিল